হেল্ল' হেল্ল' বীৰেণ তুমি ক'ত আছা বাৰু মোৰ গাড়ী এখন ভাড়াত লাগিছিলে অঁ এই মই মানে পৰিয়াল আৰু লগৰ দুগৰাকীমানো আমি কাজিৰঙালৈ যাম বুলি ভাবিছোঁ তাকে এই আই এতিয়া হেৰি গাড়ীখনৰ তুমি কেনেকৈ ল'বা বাৰু কিলোমিটাৰ হিচাপত ল'বা নে ভাড়াটো মই নিজে চলাম বাৰু ভাড়াটো কিলোমিটাৰ হিচাপত ল'বা নে তুমি এনেই মুঠকৈ দিলেই হ'ব অঁ আমি দুদিন তিনদিনমানৰ কাৰণে হয় তুমি জনাবাচোন কথাটো কিমানকৈ লোৱা অঁ মই তাকে বোলো তোমালৈ সেইকাৰণে ফোন কৰিছিলোঁ কিমানকৈ লোৱা জনাবা দেই অঁ কাজিৰঙা কাজিৰঙা অঁ কাজিৰঙা অঁ